অঁ হয় হয় কওকচোন অঁ কেতিয়াৰপৰা অঁ আপুনি ৰাতিপুৱা শুই উঠি খোজকাঢ়িব খোজকাঢ়িব খোজকাঢ়ি পিনে কুহুমীয়া পানী খাব কুহুমীয়া পানী খাই পিনি কুহুমীয়া পানী খোৱাৰ পিছত চাহ তাহ নাখাব আকৌ আপুনি চাহ তাহ খালে বহুত গেছ হয় আৰু সময়মতে খোৱা বোৱা কৰিব সময়তে খোৱা বোৱা নকৰিলে বহুত দিগদাৰ হয় আৰু যি যি নাখায় খাবলৈ মানা কৰে সেইবোৰ নাখাব আকৌ যেনে তিতা বস্তু ৰঙালাও বন শাক সেইবিলাক আপুনি নাখাব আকৌ নহ'লে বহুত দিগদাৰ হয় আকৌ নিয়মীয়া সময়মতে খোৱা বোৱা কৰে নকৰে অঁ সময়মতে খোৱো সাৱধান হ'ব খোৱাৰপৰা সময়মতে খোৱা বোৱা কৰিব কুহুমীয়া পানী খাব আৰু বচা মেলা যি টি বাছি খাব আৰু এনেকৈ মাটিদাইল সেইবোৰ নাখাব ৰঙালাও তিতা বস্তু নহ'লে বহুত অপকাৰ কৰে আকৌ গেছে সময়ত সেইবোৰ খাই থাকিব কুহুনীয়া পানী গেছৰ দৰব চৰব ব্যৱহাৰ কৰে নেকি আপুনি অঁ সদায় খায় নেকি অঁ এইবোৰ সদায় নাখাব আকৌ যেতিয়া গেছে ধৰে সেই তেতিয়াহে ব্যৱহাৰ কৰিব নহ'লে অঁ সদায় নাখাই নহয় অঁ সদায় খাব নালাগে মাজে মাজে খাই গেছে সদায় ধৰে নে কেতিয়াবাহে ধৰে অঁ অঁ আৰু অঁ অঁ আৰু অঁ অঁ ৰাতিপুৱা খালী শুই উঠি আপুনি খালী পেটতে কুহুমীয়া পানী খাব আকৌ চাহ তাহ খায় নাখায় সদায় খায় নাই কেতিয়াবা কেতিয়াবা খায় খাব পাৰিব খালী এনেকৈ পাতলীয়া চাহটো খাব পাৰিব সদায় কেতিয়াবা কেতিয়াবা খাব পাৰে নাখাব গাখীৰৰ চাহ একদম নাখাব আকৌ দেই গাখীৰৰ চাহ খালেই মানুহৰ বহুত দিগদাৰ হয় বিপদত পৰে অঁ অঁ আৰু কিবাকিবি হয় নেকি গেছ হ'লে মানে অঁ অঁ অঁ অঁ এক্সাৰচাইজ কৰিব ৰাতিপুৱা শুই উঠি তেনেকৈ সময়মতে নহয় বহুত দিগদাৰ হয় নহয় খোৱা বোৱাটো সদায় নিয়মিতভাৱে খাব খোৱা বোৱা কষ্ট নকৰিব সময়মতে খাব সময়ত খোৱা বোৱা কৰিলে আপোনাৰ গেছে অপকাৰ নকৰে খালী যেতিয়া তেতিয়াই যদি ব্যৱহাৰ কৰিলে মানেহে গেছে প্ৰব্লেম কৰে কিবাকিবি মানে মানা আছে আকৌ এতিয়াচোন ডক্তৰৰ মতে ঢেৰ মানা থাকে তিতা বস্তু খাব নালাগে আকৌ ৰঙালাও সেইবোৰ খাব নালাগে বন শাক খাব নালাগে এনেকৈ যদি মানা আছে সময়মতে যি টি বস্তু নাখাব আকৌ আৰু এক্সাৰচাইজ কৰি থাকিব সময়ত এনেকৈ নিয়মিতভাৱে খোৱা বোৱা কৰি থাকিলে গেছে অপকাৰ নকৰে নহয় সময়ত খোৱা বোৱা কৰিব খোজকাঢ়িব অঁ অঁ অঁ ভাল বাৰু ডক্তৰৰ পৰামৰ্শ ল'লে নিয়মমতে ব্যৱহাৰ কৰিব সেইবোৰ বস্তু অঁ অঁ অঁ অঁ হ'ব হ'ব থওক হ'ব তেতিয়াহ'লে